হয় মই নেকলেছ ভালপাওঁ ফাৰ্ষ্ট টাইম মই পেহীৰ ডিঙিত নেকলেছডাল দেখিছিলোঁ নেকলেছ যিডাল পেহীয়ে পিন্ধিছিলে নেকলেছডাল ইমানেই ধুনীয়া আছিলে ষ্টাইলটো ইমানেই ধুনীয়া আছিলে আৰু এনেও আগৰ দিনৰ নেকলেছবিলাকৰ ষ্টাইলবিলাক বহুত ধুনীয়া আৰু এতিয়াও বহুত ধুনীয়া ধুনীয়া কৰি কৰি গৈ আছে নেকলেছবিলাকৰ ষ্টাইল মই তেতিয়া বহুত সৰুতেই দেখিছিলোঁ সেইডাল নেকলেছ আৰু তেতিয়াৰ পৰা মোৰ নেকলেছ মানে ফেভৰেট হৈ হৈ গ'ল আৰু ফেভৰেটেই এতিয়াও মানে মই ক'ৰবালৈ গ'লে এতিয়াও মানে নেকলেছ দুডাল তিনিডাল পিন্ধি যাওঁ মানে ইমানেই ভাল লাগে আৰু যে ডিঙিত লাগি থাকিলে ইমান ধুনীয়া হয় তেতিয়া মানে কিবা ইয়েৰিং নিপিন্ধিলেও হৈ যায় মানে নেকলেছডালে ভাল লাগে মোৰ মানে নেকলেছ বহুত ভাল লাগে আৰু মই ফাৰ্ষ্ট টাইম এখন মলৰ পৰা এডাল নেকলেছ কিনিছিলোঁ সেই নেকলেছডাল ষ্টাইলটো বহুতেই ধুনীয়া আছিলে কিন্তু সেই নেকলেছডাল মানে কম্পেনীটো কিবা ভাল নাছিলে হ'বলা মই মানে দুদিনতে ছিঙি থাকিলে তাৰপিছত মই বেলেগ এখন মলৰ পৰা এডাল নেকলেছ কিনিলোঁ সেইডাল কিন্তু বহুতেই ধুনীয়া আছিলে সেইডাল আপুনি যিমান নাটানক সেইডাল কেতিয়াও নিচিগে নেকলেছডাল মানে মই যলৈ তলৈ গ'লে কেতিয়াবা ক'ৰবালৈ ওলাই গ'লে এডাল চিম্পল নেকলেছ লৈছিলোঁ বহুতেই ধুনীয়া আছিলে আৰু ক'ৰবালৈ গ'লেও মই সেইডালকে পিন্ধি যাওঁ ক'ৰবাৰ নাম সকাম গ'লে তেতিয়া সেইডালকে পিন্ধি যাওঁ ফুৰিবলৈ গ'লেও অকণমান সেইডালকে পিন্ধি যাওঁ বহুতেই ভাল লাগে সেইডাল নেকলেছ আৰু মোৰ নেকলেছ বহুতেই ফেভৰেট মই ফাৰ্ষ্ট টাইম পেহীৰ ডিঙিতেই দেখিছিলোঁ আৰু তেতিয়াৰ পৰা মোৰ পেহীয়েও বহুত নেকলেছ পিন্ধে এতিয়ালৈকে পেহীয়ে বহুত ভাল লাগে মোৰ নেকলেছ থেংক ইউ